মোৰ গৃহ চহৰ বা চহৰৰ বিষয়ে প্ৰিয় বস্তু বুলি ক'বলৈ গ'লে ঠিক তেনেকে নাই একো কিন্তু আমাৰ ইয়াতে মহামৃত্য়ুঞ্জয় মন্দিৰ এটা আছে সকলোৰে পৰিচিত সেই মন্দিৰটো সেই মন্দিৰটোৱেই মোৰ প্ৰিয় ক'বলৈ গ'লে মই সেই মন্দিৰটো বহুত ভালপাওঁ আৰু মই তাত প্ৰায়েই গৈয়ে থাকোঁ সপ্তাহত মই দুবাৰ হ'লেও যাওঁৱেই যেনেকেই নহওক মই সময় উলিয়াই বহু কামৰ মাজতো সময় উলিয়াই তাত মই দুবাৰ হ'লেও সপ্তাহত দুবাৰ হ'লেও যা যাওঁৱেই মানে মই বহুত বেছি ভালপাওঁ তাত গৈ পেলাই আৰু সেই মন্দিৰটোত বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকসমূহ পৰ্যটকসমূহে ভ্ৰমণ কৰিবলৈ আহে তেখেতসকলে বহুত দূৰ দূৰণিৰ পৰা আহে সেই মন্দিৰটো দৰ্শন কৰিবলৈ ভ্ৰমণ কৰিবলৈ মন্দিৰটো এতিয়াও প্ৰায় ওলোৱা শেষ হোৱা নাই কাম চলিয়েই আছে এতিয়াও কিন্তু তথাপিতো মানুহ আহে আৰু মানুহৰ ভীৰ প্ৰায় তাত থাকেই আৰু মন্দিৰটো যিহেতু শিৱ লিংগ বা শিৱৰ মন্দিৰ হয় তাত শিৱৰাত্ৰি পূজা কৰা হয় শিৱৰাত্ৰি পূজাৰ দিনাটো তাত সোমাবৰ কাৰণেই মানে লাইন পতা হয় ইমানেই বেছি মানুহ তাত বহু দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে তাত সেৱা ল'বলৈ পূজা অৰ্চনা কৰিবলৈ বহুত বেছি মানুহ হয় আৰু